আজিকালি যুগৰ ল'ৰা ছোৱালীবোৰক খেল খেলিবলৈ বন্ধ কৰি দিছে সেইবাবে ল'ৰা ছোৱালীবোৰক খেল ধেমালিৰ প্ৰতি উৎসাহ জগাব লাগে প্ৰায় মাক বাপেকে ভাবে যে পঢ়া শুনাকেই কৰি থাকক বেলেগ একো কৰিব নালাগে কিন্তু সেইটো নহয় কাৰণ ল'ৰা ছোৱালীবোৰে খেলিবও লাগে সেইবাবে মাক বাপেকে ল'ৰা ছোৱালীবোৰক অকণমান উৎসাহ যোগাব লাগে খেল খেলি খেল খেলি বহুত ল'ৰা ছোৱালীয়ে ভাল পায় কিন্তু মোবাইল পালে তেওঁলোকক একোৱেই নালাগে খেলৰ খেলিলে প্ৰায় বহুত উপকাৰ হয় সেইবাবে খেল খেলিব লাগে খেল খেলিবলৈ বিভিন্ন বস্তুৰ প্ৰয়োজন হয় যেনে বেট বল বল ফুটবল হ'কি আদি প্ৰয়োজন হয় সেইবাবে ল'ৰা ছোৱালীবিলাকক মাক বাপেকে খেল খেলিবলৈ দিব লাগে খেল খেলিলে মাক বাপেকৰ প্ৰতি ল'ৰা ছোৱালী প্ৰায় বহুত মৰম বাঢ়ি যায় খেল খেলিলে ল'ৰা ছোৱালীৰ জীৱন উজ্জ্বল হৈ পৰে কাৰণ জীৱনত পঢ়া শুনাই নহয় মানুহে খেলিবও লাগে খেলিলে জীৱনত কিবা এটা কৰিব পোৱা যায় খেল খেলিলে জীৱনত ডাঙৰ খেলুৱৈ হ'বলৈ সুবিধা পায় যেনে আমাৰ অসমৰ হিমা দাসে দৌৰক খেলি আজি বিখ্যাত খেলুৱৈ হিচাপে জনা যায় সেইদৰে ল'ৰা ছোৱালীবোৰক কিছুমান প্ৰতিভা থাকে খেলৰ সেইবাবে ল'ৰা ছোৱালীক কেতিয়াও খেলত বাধা দিব নালাগে ল'ৰা ছোৱালীয়ে যি খেলোঁ বুলি ভাবে তাকেই দিব লাগে যি বস্তু লাগে তাকেই দিব লাগে কাৰণ খেল খেলিলে ল'ৰা ছোৱালীৰ মনৰো সন্তুষ্ট হয় কিবা এটা কৰিবলৈ আগ্ৰহো বাঢ়ে সেইবাবে ল'ৰা ছোৱালীক খেলাত কেতিয়াও বাধা দিব নালাগে আৰু যিমান পায় ল'ৰা ছোৱালীক উৎসাহ জগাব লাগে যে ল'ৰা ছোৱালী খেলগৈ তই মইতো কিবা এটা আনি দিম সেই বুলি কৈ ল'ৰা ছোৱালীবোৰক খেলিবলৈ পথাৰলৈ পঠিয়াব লাগে খেল খেলিলে লগৰ লগৰীয়াহঁতৰ লগত বিভিন্ন কথা পাতিব পাৰে খেল খেলিব পাৰে মনৰ আনন্দও পায়